ল'ৰা ছোৱালীৰ বাবে প্ৰাইভেট টিউশ্যনৰ প্ৰয়োজনীয়তাৰ বিষয়ে মই ইয়াকে কওঁ যে বহু ল'ৰা ছোৱালী আছে তেওঁলোকে ক্লাছত বা শ্ৰেণীত মানে গ্ৰুপ দলগতভাৱে তেওঁলোকে পাঠ ল'বলৈ কিছু অপাৰগ হয় আৰু তেওঁলোকৰ বাবে মই ভাবোঁ অকলশৰীয়াকৈ বা প্ৰাইভেট টিউশ্যন লৈ তেওঁলোকৰ যিখিনি নুবুজা আছে সেইখিনি বুজিবলৈ সক্ষম হয় আৰু আৰু নিজৰ পাঠখিনি আগুৱাই লৈ যাব পাৰে তেতিয়া আৰু অন্যথা তেওঁলোকে ক্লাছত বা শ্ৰেণীকোঠাত সমূহীয়াকৈ যিটো পাঠদান পায় পাঠ পায় সেই শিক্ষা ল'বলৈ বহু ল'ৰা ছোৱালী আছে তেনেকুৱা সকলো ল'ৰা ছোৱালী যিহেতু সমান নহয় সকলো ছাত্ৰ ছাত্ৰী সমান নহয় গতিকে বহু ছাত্ৰ ছাত্ৰীয়ে একেধৰণেৰে সক ল'ব নোৱাৰে পাঠ কিছুমানে সমূহীয়াকৈ পাঠ লৈয়ে ল'ব পাৰে কিছুমানে অকলশৰীয়াকৈ পাৰে গতিকে যিসকলে অকলশৰে মানে পঢ়ি বা মনোযোগ দিব পাৰে তেওঁলোকৰ বাবে মই ভাবোঁ প্ৰাইভেট টিউশ্যনৰ প্ৰয়োজনীয়তা আছে